অঁ কওকচোন অঁ হয় হয় কওকচোন বাৰু হয়নি কেনেকুৱা চাইকেল বা লাগে কেনেকুৱা কোৱালিটি লাগে হেল্ল' কিমান দামৰ চাইকেল লাগে নহয় আপুনি যেনেকুৱা বিচাৰে তেনেকুৱাই পাব বাৰু দুহেজাৰ তিনি হ'ব হ'ব

কাইলৈ মানে ন নহয় মই দোকানত নাথাকিবও পাৰোঁ মানে দোকানৰ কৰ্মচাৰী থাকিব কৰ্মচাৰী থাকিব কৰ্মচাৰীয়ে দিলেও হ'ব কিমানমান বজাত আহিব বাৰু আপুনি আগবেলাৰ ভিতৰতে ন ঠিক বাৰটাৰ আগত আহিলে ভাল হয় তেতিয়া মই থাকিম বাৰু ঠিক আছে ঠিক আছে হ'ব দিয়ক